হেল্ল' অ' বাইদেউ হয়নে অ' মই এই ৰূপা শইকীয়াই কৈছোঁ অ' মই আপোনাক কথা আপোনাৰ পৰা কথা এষাৰ জানিব বিচাৰিছোঁ মই এতিয়া এই ঘৰতে এনেই আছোঁ ল'ৰা ছোৱালী কেইটা স্কুল যায় তাৰপৰা সেইটো কাৰণে মই ঘৰতে তামোলৰ বাৰী এখন পাতিম বুলি ভাবিছোঁ আপোনাৰো শুনি শুনা পাইছো আপোনাৰও তিনিখনকৈ বাৰী তামোলৰ বাৰী আছে বুলি কৈছে তাৰপৰা সেইত সেই বিষয়ে আপোনাৰ পৰা কিছু পৰামৰ্শ পাম নেকি কেনেধৰণে গছ পুলিবোৰ ৰোৱা হয় তাতনো কি সাৰ দিয়ে দিয়া হয় আপুনি বেয়া নাপায় যদি পৰামৰ্শবোৰ অলপ ভাল ধৰণে দিব দিয়কচোন অ' অ' অ' অ'

অ' অ'

অ' অ'

অ' অ' অ' অ' অ'

অ' অ' অ'

অ' অ' অ' অ'

অ'

অ' অ' অ' অ' অ' ঠিক আছে ধন্যবাদ